আমাৰ ইয়াত বানপানী হয় বানপানীত মানুহৰ বহুতৰে ক্ষতি হয় খেতি ক্ষতি হয় ধান ধান ধানৰ খেতি হওক বেহৰৰ খেতি হওক তাৰপিছত হ'ল শাক পাচলি হওক যিকোনো খেতিৰে ক্ষতি হয় মানুহৰ ঘৰ দুৱাৰ সকলোৰে মানে বিৰাট হয় বিৰাট ক্ষতি হয় ক্ষতি হয় গোহা মানে কাপোৰ কানি পৰ্য্য়ন্ত মানে উটি যায় বানপানীত মানুহৰ হাঁহ মুৰ্গী সব উটি আহিছে বহুত ক্ষতি হৈছে মানুহৰ ঘৰ দুৱাৰ ভাঙি আহিছে মানে পান পানী দি ঘৰৰ মানে কাপোৰ কানিও মানে সবখিনি উটি গৈছে গোটেইখিনি মানে এনেহেন অৱস্থা হয় মানুহৰ খাব খাবৰ খাবৰ কাৰণে একো নাই কিমান মানুহৰ হাহাকাৰ হৈ গৈছে খাদ্য নাই মানে পইচা পাতিৰ অভাৱ হৈ গৈছে বহুত অভাৱ হৈ গৈছে মানুহৰ মানে চলিবলৈ অসুখ হৈ গৈছে এই পানীতে মানুহবিলাক বহুত মানে অন্যায় হৈছে মানুহবিলাকে মানে থকাৰ শান্তি নোহোৱা হৈ গৈছে গোটেই কাৰ কাৰণে হাহাকাৰ মানুহ চলি পুলি গোটেই খোৱাৰ কাৰণে পানী একটোপাও নাই মানে খাওঁ খা খাদ্যটো খাদ্যৰ কথা নকৱেই পানী একটোপা খাব নোপোৱা হৈছে চলি সব চলি বেমাৰ হৈ গৈছে ঔষধ পাতি কিনিব পইচা নোহোৱা হৈ গৈছে মানে আৰু কিমান সব মানে ৰাতিটো ঘুমটি নোহোৱা হৈছে তেনেকৈ চলি ভোকত কান্দি থাকে অন্য গোটেই একেবাৰে হাহাকাৰ হৈ গৈছে পানীত মানুহ অহা অহাই সহায় যাব নোৱাৰা হৈছে গোটেই মানুহবোৰ মানে হুলস্থুল কষ্ট কন্দা কটা হাহাকাৰ তাতে হৈছে